গোলাঘাট জেগাডোখৰ বহুত ডাঙৰ জেগা নহয় বহুত ডাঙৰ এৰিয়া নহয় চিটি নহয় বিশেষকৈ গোলাঘাটৰ মেইন বজাৰত ডিমাপুৰ মাৰ্কেট বুলি এখন মাৰ্কেট আছে য'ত আপোনাৰ বস্তু বহুত কমত পোৱা যায় বিশেষকৈ ছোৱালীসকলৰ লেডিছৰ বা মোৰেই হওক জেন্সৰে হওক যোনবোৰ বস্তু আপোনাৰ মেইন মাৰ্কেটত এহেজাৰ টকা তাত মই দুদিনমান আগত আনিছোঁ দুশ টকাত ঠিক সেইদৰে লেডিজসকলৰো যিবোৰ কাপোৰ বজাৰত এহেজাৰ টকা তাত আপোনাৰ দুশ টকা তিনিশ টকা সেইটো হিচাপত পোৱা যায় তো সেইখন মাৰ্কেটত গৈ পেলাই ভালো লাগে বাহিৰা বস্তুও পোৱা যায় সজোৱা বস্তুৱেই হওক বা তেখেতসকলে নিজে পিন্ধা বস্তুৱেই হওক বহুত কমত পোৱা যায়